চাকৰি ক্ষেত্ৰত বিশেষকৈ অধ্য়াপক হোৱাৰ এটা মন আছে কিন্তু এইটো ক্ষেত্ৰত অলপ দীঘলীয়া প্ৰচেষ্টা হয় আৰু এই অধ্য়াপক হ'বলৈয়েতো আমি এতিয়া গৱেষণাৰ কাৰ্যত মন মেলিছোঁ কিন্তু ভৱিষ্য়তলৈ কি হয় নাজানো কিন্তু অধ্য়াপক হোৱাৰ এটা হেঁপাহ আছে আৰু পিছত যদি শেহতীয়াকৈও নহওঁ তেন্তে কি হয় পিছত দেখা যাব আৰু